মই ইয়াৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই অনুৰোধ যে আমাৰ ইয়াত দিনক দিনে অতিকৈ চোৰৰ বৃদ্ধি হৈছে আনকি দিনতো চুৰ হ'বলৈ ধৰিছে দিনতো চাইকেল বাইকৰ পৰা আদি কৰি সকলোবোৰ বস্তু চুৰ হ'বলৈ ধৰিছে আমি ইয়াৰ ৰাইজে ইমানকৈ প্ৰশাসনৰ ওচৰত গ'লোঁ এফ আই আৰ দিলোঁ পুলিচৰ ফালৰ পৰাও আমি ইমান ভাল এটা একশ্যন পোৱা নাই এই মাননীয় মহোদয়ৰ ওপৰত এয়ে আমাৰ যে অনুৰোধ যে আপুনি অতি সোনকালে কিবা এটা ব্যৱস্থা লওক নহ'লে আমি আমাৰ অঞ্চলৰ মানুহবোৰ সুখ শান্তি চব আঁতৰি গৈছে আমি নহ'লে নেক্সট ষ্টেপ আন্দোলন কৰিম বুলি সমাজৰ ৰাইজে পথ অৱৰোধ কৰিম বুলি ভাবিছোঁ তাকে মাননীয় মন্ত্ৰী যেন আপুনি আপুনি আমাৰ গাঁওখনৰ বিষয়ে অকণমান ভাবি চাওক গাওঁখন দিনক দিনে যদি এনেকৈয়ে এনেকৈয়ে যদি চুৰ ডকাইত হৈ থাকে আমি ৰসাতলে যাম আমাৰ আমাৰ গাঁওখন এনেও পিছপৰা ইমান ইমান পিছপৰা লগতে আমাৰ ঘৰৰ বস্তু বাহানি ক'তো ভালকৈ থ'ব পৰা নেযায় বাহিৰত থোৱাটো দূৰৰে কথা ঘৰত ঘৰৰ তলত টিং ভাঙি দৰ্জা ভাঙি চোৰে ইমানে অশান্তি কৰিছে আপোনাক আমি বুজাই নোৱাৰিম মাননীয় মহোদয় আপুনি পাৰিলে পাৰিলে সোনকালে ইয়াৰ কোনো কিবা ব্যৱস্থা নহ'লে আমাৰ ওচৰত থকা থানা থানাত আপুনি থানাৰ পুলিচসকলক আৰক্ষীসকলক আপুনি জনাওক যে আপুনি আপুনি ইহঁতক একশ্য়ন ল'বলৈ কওক আমি পৰা নাই আৰু আপোনাৰ আপুনি যিমানেই সোনকালে পাৰে আপুনি আমাৰ গাঁওখনক বচাওক এয়াই আছিল আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ অনুৰোধ